হেল্ল' অঁ পানী যোগান আঁচনিত লাগিছেনে বাৰু অঁ মই এই সেনাৱলিৰ পৰা কৈছিলোঁ মানে কি হৈছে আজি দুদিন তিনদিনকৈ পানী দিয়া নাই আমাৰ পানীৰ কাৰণে বিশেষ প্ৰব্লেম জানেই কি হৈছে বাৰু পানী পোৱা নাই হয় নেকি আমাৰ মানে কি হৈছে এতিয়া চব ৱাটাৰ ছাপ্লাই পানীয়ে ব্যৱহাৰ কৰা হয় নাই ৰাতিপুৱা ধৰা গা পা ধোৱাৰ পৰা গোটেই এইখিনি কাম সেই ছাপ্লাই পানীয়ে ব্যৱহাৰ কৰোঁ যে পানীটো পোৱা নাই আজি তিনদিনেই হ'ল নহয় জানো তাকে মানে আমাক জনোৱাও নাই কি প্ৰব্লেমটো কি হৈছে নো

পাঁছবেলা মানলৈ পোৱা হ'ব নহয় জানো অঁ অঁ মানে কি হৈছে আৰু এই ছাপ্লাই পানী প্ৰত্যেকটো কাম আমাৰ এই ছাপ্লাই পানীৰেই হয় নহয় জানো এতিয়া পুখুৰী পানীও ব্যৱহাৰ কৰা নহয় এইফালে টিউবৱেলৰ পানীটো আমাৰ বহুত আইৰণ থকা সেইকাৰণে প্ৰত্যেকটো কাম ধৰা সেই ছাপ্লাই পানীটোৱে আমি ব্যৱহাৰ কৰোঁ তাকে আজি তিনিদিন মানে আমাৰ পানীৰ কাৰণে বহুত প্ৰব্লেম হৈ গৈছে পানীও ব্যৱহাৰ কৰি নকৰি নকৰি মানে কৰিব নোৱাৰা হৈছোঁ ৰাতি বোলে পানীটো অঁ অঁ পিছবেলালৈ পোৱা হ'ব নহয় জানো অঁ অঁ নহয় মানে মই কালি ফোন কৰিছিলোঁ তেওঁ কৈছিলে যে আজি ৰাতিপুৱা টাইমটোত কিবা এটা প্ৰব্লেম দেখাই আছে আৰু হেৰি বোলে ৰাতিপুৱা টাইমটো দিব নেকি বুলি কৈছিলে কিন্তু ৰাতিপুৱা দিয়া নহ'ল এতিয়া ধৰা পিছবেলা হয় নি বুলিয়ে ফোনটো লগাইছিলোঁ খবৰটো জানোচোন কি হৈছে কি কথা তাকে সুধিছিলো মই হেৰি কি হৈছে নো বোলো অঁ অঁ ঠিক আছে তেনেহ'লে হ'ব দিয়ক